হয় মই সৰুৰে পৰাই কলমেৰে কাগজত লিখি আহিছোঁ আৰু কিয়নো প্ৰথম লিখিবলৈ মই কলম বা পেঞ্চিলেই ব্যৱহাৰ কৰিছিলোঁ আৰু সেইবাবে মোৰ প্ৰথম শিক্ষা পেঞ্চিল কলম ইত্যাদিবিলাকৰ লগতেই জড়িত আছিল তেতিয়াৰ পৰা আজি পৰ্যন্তলৈকে বৰ্তমান পৰিস্থিতিত বহুতো নতুন নতুন ব্যৱস্থা আহিছে কম্পিউটাৰ মোবাইল আদিবিলাকত ভিন্ন ধৰণৰ এপছ জড়িত হৈছে সেই জড়িত এপছবিলাকৰ সহায়ত আমি অসমীয়া ভাষাটোক স্পষ্টভাৱে লিখিব পাৰিছোঁ এইবিলাক কাৰণত আমাৰ বহুতো সুবিধা হৈছে বাতৰিকাকত আলোচনী আদিবিলাক আমি অনলাইনত অসমীয়া ভাষা প্ৰয়োগ কৰি লিখিব পাৰিছোঁ আৰু আমি ব্যৱহাৰ কৰি থকা সামাজিক মাধ্যম হোৱাটছএপ ফে'চবুক ইত্যাদিবিলাকো আমাৰ বিভিন্ন মতামতবিলাক আমি নিজৰ ভাষা অসমীয়া ভাষাৰে আমি লিখিব পৰা হৈছোঁ সেইবিলাকৰ বাবে নতুন যিবিলাক প্ৰযুক্তিবিদ্যা আহিছে তাৰবাবে বহুত মানুহ উপকৃত হৈছে কিয়নো নিজৰ নিজৰ ভাষাটো আজিকালি নিজে নিজে লিখিব পৰা হৈছে অনলাইনতে কলম কাগজৰ ব্যৱহাৰ এতিয়াও নথকা নহয় কিন্তু তথাপিও